অঁ ভাল ভাল কোৱাচোন অঁ পাই সময় হ'ল কিন্তু ন তাকেহে কোৱাচোন ক'ৰবাত যা যাম বুলি ভাবিছা নেকি মোৰতো ভালেই তোমাৰ খবৰ কেনেকুৱা অঁ অঁ অঁ হয় অঁ অ' তুমি যোৱা নাই মই আগতে গৈছোঁ তাত আজৰি সময়খিনিত বৰ ভাল লাগে তাত গৈ

তাত এই চুকাফাৰ একদম ডাঙৰ মূৰ্তি এটা এভাগ আছে বহি থকা আকৌ পুৰণাদিনীয়া এই কিছুমান বস্তু আছে মিউজিয়াম মিউজিয়ামৰ নিচিনাকৈ সজাই থোৱা আছে তাত তাৰপাছত আকৌ একদম দীঘলীয়াকৈ পদূলি নিচিনাকৈ আছে লগত ফুল আছে বহিব পৰাকে বেঞ্চ আছে আকৌ এই যে দীঘলী পুখুৰীত ব'টিং কৰিব পাৰি তেনেকৈ ব'টিঙৰ সুবিধাও আছে তাত অঁ আজৰি সময়খিনিত তাত তাত গৈ মানে বিৰাট ভাল লাগে এটা কাম কৰিবা আমি সময়ত ওলাম অঁ আমাৰ ইভিনিং ৱাক কৰাও হ'ব আৰু এই নতুন ঠাইখন চোৱাও হ'ব নহয় আমি প্ৰথমতে যাওঁতে গাড়ীতেই যাম কিন্তু তাৰ ভিতৰখনত খোজকাঢ়িবলৈ বহুত জেগা আছে বহুত সুবিধাও আছে আমি তাতে খোজকাঢ়িম অঁ অঁ তাত আ পুৰণা সেই তৰুৱালবোৰ আকৌ হেৰি পুৰণা বাচনবোৰ পুৰণা কাপোৰ কানি সেইবোৰ আছে তাত অঁ অঁ অঁ আমি আকৌ থাকে যাম যাম যাম মই মানে প্ৰথম যেতিয়া গৈছিলোঁ তেতিয়া সেই গেটখন যে গেটখন সম্পূৰ্ণকৈ বনাই হোৱাই নাছিলে মিউজিয়ামো সম্পূৰ্ণকৈ হোৱা নাছিলে মই তেতিয়াই যোৱা প্ৰথমে তাৰপাছত আকৌ এদিন গৈছিলোঁ তেতিয়া যোৱাটো গ'লো কিন্তু কিবা এটা হ'ল হ'বলা আমি লৰালৰিকৈ গুচি আহিববলগীয়া হ'ল এতিয়া আজি যাম আজি গৈ ধুনীয়াকৈ খোজকাঢ়ি কাঢ়ি মূৰ্তিৰ পৰা আৰম্ভ কৰি মিউজিয়ামলৈকে সব ধুনীয়াকৈ চাম আৰু তাত যে ফটো মাৰিবলৈ ইমান ধুনীয়া ধুনীয়া লোকেশ্বন আছে মানে ফুলেই হওক বা এই বটিং কৰিব পৰা সুবিধা থকা জেগাখিনিয়েই হওক গেটখনেই হওক সব ধুনীয়া ধুনীয়া কি আছে অঁ আছে আছে তাত উদ্যানো আছে আৰু সকলোখিনি যে ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখি থৈছে তেওঁলোকে গৈ মানে মনটো তাত একদম ফ্ৰেছ লাগি যায়

আজিয়ে তেতিয়া সেইখিনি মিলোৱা এতিয়া কিবা কাম কাজ আছে যি কৰি আজৰি হৈ লোৱা ইভিনিং সময়ে যাম তালে আমি অঁ অঁ অঁ মই বাৰু এতিয়া আজৰিয়ে আছিলোঁ হয় বাৰু দেই এমাহতকৈ বাৰু বেছি দিনেই হ'ল আমি লগ নোপোৱা ন অঁ অঁ হয় হয় হয় মই বুজিছোঁ বাৰু হয় হয় হয় এতিয়া আপুনি পিছে স্কুটিখনকে লৈ ওলাব নে ৰাস্তা গাড়ীতে যাম বুলি ভাবিছে অঁ ঠিক আছে ঠিক আছে মই প্ৰথমে আপোনালোকৰ ঘৰলৈ যাম তাৰপিছত স্কুটিখন লৈ চিধা আৰু সেই তা চুকাফা ক্ষেত্ৰলৈকে পোনাম আৰু দেই আৰু তাত গৈ আৰু এই আবেলি সময়কণ খোজকাঢ়ি কাঢ়ি ধুনীয়া ফুল চাই ধুনীয়া দৃশ্য চাই চাই আকৌ মিউজিয়ামত সোমাই আমি সেই আবেলি সময়কন তেনেদৰে উপ উপভোগ কৰিম বুলি আজি মানে আশাটো ৰাখিলোঁ পিছত যাতে বাহানা নুলিয়াই নাযাওঁ বুলি অঁ ঠিক আছে দিয়ক ঠিক আছে ঠিক আছে আমি চাৰিটামান বজাত যাম খালি দেই ঠিক আছে ঠিক আছে বাৰু দিয়ক